হেল্ল' এয়া মোমাই ভালে আছোঁ আপোনালোকৰ অঁ অঁ অঁ অঁ বৰ্তমান চলি আছোঁ খালী সেই মামীৰ চকুৰ অপাৰেশ্যনত নিছিলে বুলি কৈছিলে ভাল হৈছেনে নাই অঁ আজিহে আহিছে নি অঁ অঁ অঁ এতিয়া এটা চকুহে কৰিলে বোলে

অঁ অঁ ত' মানে মোমাই কথা এটা ভাবি আছিলোঁ আগন্তকতো বাৰিষা আহি আছে এই আমাৰ ৰাস্তাতটো এজাক বৰষণতে বোকা হয় এতিয়া আকৌ সমষ্টিও বেলেগ হৈ গ'ল আগতে অঁ অঁ অঁ এতিয়া সমষ্টি বেলেগ হোৱাৰ লগে লগে এম এল এ বেলেগ হৈ গ'ল আছে নাওবৈচা সমষ্টিত এতিয়া ভৰত নৰহ আছেতোঁ এম এল এ এয়া আমাৰ এৰিয়াটো ভৰত নৰহ সোমাই আছে বৰ্তমান ছাব্বিছ ছাব্বিছচনলৈকে এম এল থাকিবই বিধান সভা ইলেকশ্যন আকৌ নোহোৱালৈকে তেওঁৰ ওচৰতে ৰাজহুৱা আবেদন এটা দাখিল কৰোঁগে বুলি মনতে ভাবি আছোঁ তাকে কথাটো বোলো আপোনাৰ লগতো আলোচনা কৰোঁ মানুহ দুই চাৰিজন গোটাই আমি দৰখাস্ত এখন লিখি লিখি ৰাজহুৱা অলপ চহী কৰাই মেলি বিষয়টো ভালকে অঁ উত্থাপন কৰি মানে এম এল এক এটা কাৰ্যকৰী ব্যৱস্থা মানে অনতি পলমে কৰিবৰ কাৰণে সজাতি দল এটা গৈ তেওঁ ক'ত আছে সদ্যহতে লগ কৰি ৰাস্তাটো অকণমান ঠিক ঠাক কৰি ল'ব পাৰিলে আমাৰে ৰাইজৰে সুবিধা হ'ব লাগিবই অঁ

নাহে তেওঁ যিহেতু আমাৰ প্ৰতিনিধি তেওঁ ডিপাৰ্টমেণ্টৰ লগত কথা পাতি ব্যৱস্থা কৰাই দিব আমাক তেওঁ নহয় ডাইৰেক্ট আমি এম এলকে দিম তেওঁ এম এল এ ফাণ্ডৰ কোটা থাকেতো থাকে তেওঁ ফাণ্ডৰ পৰা দিব পৰা ব্যৱস্থা থাকে গতিকে তেওঁৰ ফাণ্ডৰ পৰা যদি তেওঁ তেওঁৰ সমষ্টি যিহেতু এতিয়া অঁ গতিকে আমি তেওঁ ইচ্ছা কৰিলে দিব পাৰে গতিকে আমি যদি ভালকে তেখেতক বুজাই বঢ়াই সজাতি তল এটা গৈ বুজাই মেলি দৰ্খাস্ত এখন দি থৈ আহোঁ তেওঁ ব্যৱস্থা

দৰ্খাস্তখন লিখি

থাকিব লাগিব আৰু চহীকৰাতেও অকণমান সময় লাগিব নহয় চবকেতো চব সময়ত ঘৰত নাপায় মানে কামে বনে যায় কোনোবা ডিউটিত যাব আকৌ চব মূহুৰ্তত চহী কৰাবলে যাবলৈও সময় নাথাকে এনেকে কৰোঁতে দুই তিনিদিন চহীকে চহী তহী কৰাওঁতে লাগি যাব গতিকে মিটিংখন পৰাপক্ষত অকণমান সোনকালে কৰি আলোচনা কৰি দৰখাস্তখন সোনকালে লিখি ধৰক এই সপ্তাহৰ ভিতৰতে দিব পাৰিলে সুবিধা নাই এইটো এইটোতো মেৰামতি নহ'ব নতুনকে দিব লাগিব বেছি দীঘল নহয় নহয় তেওঁ ফাণ্ডৰ পৰা দিব পৰা পৰ্যায়তে আছে বাকী এইটো ৰাস্তাৰ লগত সংযোগী ৰাস্তা আমাৰ ফালে যিটো সোমাই আহিছে পূবলে সেইটো ৰাস্তাও কথাটো তেখেতসকলে কৰি থৈ আহিম লগতে বহি আলোচনা কৰোঁতে এইটো পঞ্চায়তৰ পাই পৰা কৰাই দিয়ে নে এনে পি ডব্লিউ ডি এইটোতো পঞ্চায়তৰ হ'ব তেওঁ পঞ্চায়তলে এবাৰ যিহেতু এতিয়া পঞ্চায়তত প্ৰতিনিধি নাই পঞ্চায়ত পঞ্চায়তৰ যিসকল চৰকাৰী বিষয়া আছে তেখেতলোকৰ লগত তেওঁ যোগাযোগ কৰি এইটো পঞ্চায়তৰ পৰা কৰাই দিলে সিটো পি ডব্লিউ ডিৰ পৰা যদি তেওঁ কৰায় নিজৰ ফাণ্ডৰ পৰা হেৰি কৰি আমাৰ ৰাইজখিনি উপকৃত হ'ব ল'ৰা ছোৱালীবোৰ স্কুল কলেজ যোৱা অঁ এক্সিডেণ্ট হৈছে ন কেইবাটাও এক্সিডেণ্ট হৈছে শ্লিপ খাই সাংঘাটিক পিছল নহয় খোজকাঢ়ি যাবলৈ দিগদাৰ বাইক গাড়ী লৈ যোৱাতো দূৰৰে কথা সেইকাৰণে

হয় হয় এতিয়াতো মানুহ ঘন হৈ গ'ল সেইফালেতো পথাৰলে ওলাবলে ৰাস্তা সেইটো বাদে বেলেগ নায়েই এতিয়া সেইটো ৰাস্তা লেখীয়া হৈ থকা নাই নলা লেখীয়া হৈ গ'ল অঁ অঁ

অঁ চবফালে ৰাস্তাবিলাক পকীকৰণ হৈ গ'ল আমাৰ এইডখৰতহে কেইটামান ৰাস্তা বাকী আছে গতিকে আমি ৰাইজখিনি লগ হৈ আলোচনা কৰি এম এল এৰ লগত কথা পাতি চাওঁ দৰখাস্ত এখন দিওঁ তেওঁ আমাৰ সমষ্টিত প্ৰতিনিধিত্ব কৰিছে যেতিয়া তেওঁতো আমাৰ হৈ এইকণ সুবিধা কৰি দিবই লাগিব খালি বিষয়খিনি শুদ্ধকে

অঁ সমিতি এখন গঠন কৰি এটা সজাতি দল গঠন কৰিব লাগিব সজাতি দলটো যাব সকলো ৰাইজ নগ'লেও হ'ব সকলোৱেতো কথা ক'বলে সুবিধাজনক নহ'ব বা সম্ভৱ নহ'ব যাবলৈও অসুবিধা হ'ব গতিকে সজাতিৰ দল এটা চিলেকশ্যন কৰি তেখেতলোকো সেই সজাতি দলটোৱে দৰ্খাস্তখন হেৰি কৰিব মই দৰ্খাস্তখন বা ৰাফকপিটো লিখি লৈয়ে যাম তাত অকমান কিবা শুধৰণি কৰিবলগীয়া থাকিলে বা কিবা কৰি থ'লে আমি তৎক্ষণাত সেই তাত কৰি দিলে দৰ্খাস্তখন লিখিবলৈ টাইম নালাগে তেতিয়া আমি নিজে কেইবাবাৰো সেই ট্ৰেক্টৰত মাটি পেলাই আমি সুবিধাজনক কেইবাবাৰো নিজে কৰি লৈছোঁ কিন্তু মাটি পেলালেহে প্ৰতিবাৰ একেই হয় ত' বৰষুণ অহাৰ লগে লগে বাৰিষা আহে বোকাটো হয়েই

এইফালে এতিয়া আমাৰ ধৰি লওক বাম খেতি কৰা মানুহ ধেৰ আছে এতিয়া শাক চবজি চাইকেলত লোড কৰি নিয়ে ল'ৰা ছোৱালী ইস্কুল যায় তেখেতলোকৰ কাৰণে বাৰু যথেষ্ট অসুবিধা হয় এতিয়া শাক চবজি চাইকেলত লোড কৰি সেই ৰাস্তাটো চাইকেলত কেনেকে ঠেলি নিব বাৰু ঠেলাত নিবলৈ হ'লেও দুটা অঁ ঠেলাত নিবলৈও দুটা তিনিটা মানুহ লাগে এই যোৱা বছৰ কেইবাখনো টম টম বাগৰি পৰিছে নহয় এই দিনাখন

অঁ

আমাৰ কথাটো চিন্তা কৰা অকণ দেৰিয়েই হৈছেগে বাৰিষা আহি পালেই

তাকে সেইটো বহাগৰ পাটো বৰষুণটো ঘনাই আহিবই অঁ তাকে আকৌ তেওঁতো দিওঁ বুলি ফটককে দিব নোৱাৰে তাতে তেখেতৰ কিছু সময় লাগিব সেইটো কাৰণে আমি এই সপ্তাহতে সেই কাৰ্যখিনি কৰি তেওঁক যোগাযোগ কৰি ক'ত লগ পাম নাই নাই নাই এইকেইদিন ইয়াত থকা গম পোৱা নাই তেওঁ অঁ গতিকে আমিতো সজাতি দলটো ইমান দূৰ যাবলে অসুবিধা হ'ব গতিকে তেওঁ কেতিয়া আহিব কি কৰিব আমি গোটেই সংবাদটো লৈ ল'লে সুবিধাজনক হ'ব আমাৰ

অঁ তাকে মানে কি হয় কেঁচুৱাই কান্দিলেহে আহাৰ পোৱাৰ লেখীয়া অৱস্থা হয় এটা হৈছেগে সেইকাৰণে আমি যদি নিজে অৱগতা নকৰাওঁ তেওঁলোকে তাকে অকণমান চব ফালৰ পৰা ঠিকে আছে আপোনালোকৰ খালী আকৌ এতিয়া মামীক আকৌ কেতিয়া নিয়ে

অঁ সেইকাৰণে সেই আপুনিও আজৰি হ'ব লাগিব গতিকে এই চকুৰ অপাৰেশ্যনত যোৱাৰ আগতে আমি এইটো কাম কৰি আজৰি হৈ লওঁ পিছত আপুনিও ব্যস্ত হৈ যাব বা প্ৰত্যেকৰে কিছু কাম থাকে প্ৰত্যেকেই কিছু কিছু বিহু আহি পাব বিহুৰ কাৰণে বন্দী হৈ যাব কামটো আকৌ আলোচনাতে থাকি যাব

নাই নাই

মই ক'ত আছে খবৰটো ল'ম আৰু দৰ্খাস্ত ৰাফকপিটো লিখি কাইলে মই আকৌ যোগাযোগ কৰিম আপোনাক এইকিদিনত যোৱা নাই ব'হাগতে প্ৰ'গ্ৰেম ল'ম ব'হাগতে যাম আৰু বিহু আগত এইকেইদিনত প্ৰগ্ৰেম লোৱা নাই পৰাপক্ষত সদায় নিজৰ লগতে ৰাইজৰহকেও কিবা এটা কৰিবলৈ পালে ভাল লাগে অঁ সেইটোতো সদায় এনেকে আগবাঢ়ি যাম বুলি মনতে সিদ্ধান্ত লৈয়েই কৰি আছোঁ তাকে আপোনালোকৰ দিহা পৰামৰ্শ অঁ আপোনালোকৰ দিহা পৰামৰ্শবিলাকেই মানে সাহস হিচাপে লৈ আগবাঢ়ি আছোঁ আৰু

বাৰু হেৰি আজিলে এৰো মই এইখিনি ঠিক ঠাক কৰি আপোনাক আকৌ যোগাযোগ কৰিম পিছত হ'ব হ'ব